ঘৰতে পোৱা বস্তুৰে আমি নিজৰ ছালখন যতন কৰি ৰাখিব পাৰোঁ অমিতা গাখীৰ আদি আমি ভালদৰে পিচি পেলাই চাফচিকুণকৈ কৰি দহ বিছ মিনিটমান গালত সানি ভালকৈ মুখখন ধুওঁ তাৰপিছত আমি ক্ৰীম স্ৰিম সানোঁ আৰু নেমু ৰস আৰু মিঠাতেল আদি ফেটি পেলাই হাত ভৰিত সানোঁ ছালখন মিহি হয় আৰু কেঁচা হালধিৰ ৰস পিচি পেলাই গালত ঘঁহোঁ আৰু কেঁচা হালধি ৰস আদি খাওঁ তাৰপিছত আমি এল'ভেৰা আৰু হালধি আদি মিহিকৈ পিচি পেলাই তাৰ বাকলিটো এৰুৱাই ধুনীয়াকৈ গালত সানি তাৰপিছত আমি ধুনীয়াকৈ মুখখন ধুই মেলি চাফচিকুণকৈ ক্ৰীম আদি ঘঁহিব লাগে